হয় হয় কওকচোন

হয় আপোনালোক কেতিয়াকে যাব এই ট্ৰেইন আপোনাৰ ৰাতিপুৱা আছে নটা বজাত আৰু গধূলি আছে আঠটা বজাত আপুনি কোনখন যোৱাটো প্ৰিফাৰ কৰিছে হয় যিহেতু আপুনি অহা কাইলে যাব আপুনি টিকেটটো পাৰিলে আজিয়েই কাটি ল'ব কাৰণ অহা কাইলেকে আমি ৰিজাৰ্ভে ৰিজাৰ্ভেশ্যনত আমি টিকেট ৰাখিব নোৱাৰোঁ যদি কাইলে যদি টিকেট কাটিবলে আহে আপোনালোকে আপোনাক জেনেৰেলত যাব লাগিব আপোনালোক মুঠতে কেইজন যাব হয় হয় কি কৈছে হয় হয় পাৰিলে অঁ অঁ অঁ আপোনালোকৰ ছয়জন আছে যদি পাৰিলে আজিয়েই টিকেটটো কাটি লওক হয় আপোনালোকৰ হেৰি সৰু ল'ৰা ছোৱালী বাচ্ছা কোনোবা যাব নেকি সৰু ল'ৰা ছোৱালীৰ সংখ্যা কিমান আছে সৰু সংখ্যা অৰ্থাৎ কেইজন যাব মানে টোটেল তিনিজন সৰু ল'ৰা সৰু ল'ৰা ছোৱালী আৰু তিনিজন বয়সস্থ ব্যক্তি আপোনালোকৰ চাওক এতিয়া ট্ৰেইনত যাবলে হ'লে আমি তিনিটা আমি আপোনাৰ ব্যৱস্থা আছে প্ৰথমটো হ'ল জেনেৰেলত দ্বিতীয়টো হ'ল শ্লিপাৰত আৰু দ্বিতীয়টো হ'ল এ চিত এতিয়া চাওক আপোনালোকৰ যিহেতু এ চিত যাবলে হ'লে অকণমান বেছি পে'মেণ্টটো কৰিব লাগে মানে দামটো অলপ বাঢ়ি যায় শ্লিপাৰত অলপ মিডিয়াম হয় আৰু জেনেৰেলত একেবাৰে সস্তা হয় এতিয়া আপুনি কিহত যাব বিচাৰিব কিহত যাব এই এ চিত যাব হয় ৰ'ব মোক এক মিনিট এক মিনিট দিয়ক মই চেক কৰিছোঁ অঁ অঁ অঁ ঠিক আছে মই এতিয়া আপোনাৰ কালি ৰাতিপুৱা নটা বজাত যাব অবধ অ অবধখন অঁ আপুনি যদি বিচাৰে আপুনি টিকেটটো আজিয়ে কাটি লওক কাৰণ কাইলৈকে ৰিজাৰভেশ্যন নহ'ব আপুনি যে টিকেটটো অনলাইন কাটিব নে অফলাইন কাটিব হয় অফলাইন যদি আহে আপোনালোকে অনতি পলমে আপোনাৰ টিকেট কাউণ্টাৰত আপুনি ভিজিট কৰক আৰু টিকেটটো কাটি লওক কাৰণ এতিয়াও বেছি টিকেট নাই প্ৰায় বাৰটামানহে আছে এতিয়া আপুনি যিমান দেৰি কৰিব বা পলন কৰিব আপোনাৰ কাৰণ দিগদাৰ হৈ যাব হয় কওকচোন হয় হয়

নাই ট্ৰেইনত আপোনাৰ এ চিত আটাইতকৈ আৰামদায়ক হ'ল এ চি আপোনাৰ তাত কোনো বাহিৰা মানুৰ ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব আৰু লগতে বিনা টিকেটত তাত আপোনাক প্ৰৱেশ কৰিব নোৱাৰিব আৰু যিহেতু এতিয়া গৰমৰ দিন আপুনি এ চিত একেবাৰে গৰম অনুভৱ কৰিব নকৰিব মানে আপোনালোকে আৰু আপোনালোকে যদি পেকেট লাঞ্চ বিচাৰে আমি আপোনালোকৰ বাবে পেকেট লাঞ্চো যোগাৰ কৰিম আপোনালোকে পেকেট লাঞ্চত আপোনালোকে ভাত পাব ৰুটি পাব ফ্ৰাইড ৰাইচ পাব ইয়াৰ লগতে চাওমিন পাব আপোনালোকে যি খাব বিচাৰে তাকে আমি যোগাৰ ধৰিব পাৰিম হয় হয় হয় আপোনাৰ প্ৰায় যিহেতু তিনিগৰাকী শিশু আছে ন গতিকে শিশুৰ বাবে আমি তেওঁলোকৰ পৰা যোনটো আপোনাৰ পে'মেণ্টটোত পে'মেণ্ট মানে দামটো অলপ কম হ'ব আপোনালোকৰ মোক মোক দিয়ক অলপ সময় মই চাই দিছোঁ আপোনালোকৰ যিহেতু আপোনালোকে কলকাতালৈ যাব টোটেল আপোনাৰ দুহেজাৰ সাতশ নব্বৈ টকা হ'ব ছয়জনৰ আপোনালোকে যদি পাৰে এতিয়া অনলাইনত টিকেট যদি কাটিব বিচাৰে মই আপোনালোকৰ স্কেনাৰটো যোগান ধৰিম এই নম্বৰতে আপোনালোকে স্কেনাৰৰ থোৰেদি আপোনালোকে টিকেটটো কাটিব পাৰিব এতিয়া চাওক জেনেৰেলত আপোনাৰ কিছুমান ব্যক্তি এনেকুৱা থাকে টিকেট নথকাকেও সোমাই দিয়ে এতিয়া জেনেৰেলত আপোনাৰ প্ৰথম বস্তটো হ'ল বস্তু বাহানী আপোনালোকে আৰু যদি অলপ হ'লেও বেলেগ গ'লে মন দিয়ে আপোনাৰ বস্তু বাহানী চুৰি হৈ যাব পাৰে এতিয়া সেইটো আপোনালোকে যদি অলপ হ'লেও যদি অন্যমনস্ক হৈ যায় কিন্তু এ চিৰ ক্ষেত্ৰত তেনেকুৱা নহয় কাৰণ এ চিত অন্য মানুহ বা টিকেট নথকা মানুহ প্ৰৱেশ কৰিব নোৱাৰে কিন্তু জেনেৰেলত য'ত ত'ৰ মানুহ প্ৰৱেশ কৰিব পাৰিব নেক্সটত শ্লিপাৰতো আপোনাৰ টিকেট নথকাকৈও কিছুমান মানুহ বহি অহা দেখা যায় গতিকে এই ক্ষেত্ৰত তাতো অলপ ৰিক্সটো আহি যায় কিন্তু এ চিত তেনেকুৱা নহয় এ চিত আপুনি বিনা টিকেটত বা শ্লিপাৰ মানুহ এজন বা জেনেৰেলৰ মানুহ এজন এ চিত কেতিয়াও সোমাব নোৱাৰে আৰু সময়তে তেওঁলোক তেওঁলোকত ফাইন লাগিব বা অন্য দন্দ্বনীয় আমি উপায় ল'বলগীয়া হ'ব সেইবাবে আপোনালোক ভালৰ বাবে আপুনি এ চি যে টিকেটটো কাটক আপোনাৰ বস্তুবোৰো সুৰক্ষিত হৈ থাকিব লগতে আপোনালোকেও আৰামত কলকাতালৈকে যাব পাৰিব হয় হয় হয় নাই নাই এতিয়া আপোনালোকৰ প্ৰত্যেক ঠাইৰ ওপৰত নিৰ্ভৰ কৰিব যদি আপোনালোকে এয়া ক'ত উঠিম বুলি কৈছে চিমলুগুৰিত নহয় জানো হয় যদি আপুনি চিমলুগুৰিৰ পৰা ধৰি লওক একেবাৰে ওচৰ শিৱসাগৰলৈকে যায় তাতে আপোনাৰ বিশৰ পৰা পঁচিছ টকা ল'ব আপুনি যদি চিমলুগুৰিৰ পৰা ডিব্ৰুগড়লে যায় তেতিয়া আপোনাৰ ত্ৰিছৰ পৰা পঞ্চল্লিছ টকা ল'ব আৰু আপুনি যদি চিমলুগুৰিৰ পৰা গুৱাহাটীলে যায় তেতিয়া আপোনাৰ জেনেৰেলত প্ৰায় ওৱান নাইণ্টি ল'ব আৰু যদি আপুনি শ্লিপাৰত যায় তেতিয়া আপোনাৰ ল'ব দুশ নব্বৈ টকা আৰু যদি এচিত যায় আপোনাৰ প্ৰায় আঠশ নব্বৈ টকা পৰিব এতিয়া চাওক আপোনালোকে হয় এতিয়া আপোনালোকৰ যিহেতু টিকেট বুক কৰা অলপ পলম হ'ল গতিকে সকলো কেবিন বৰ্তমান খালী নাই আপোনালোকে যেনেকে মানে আচলতে এ চি দুটা পাৰ্ট থাকে এটা হ'ল এক্সট্ৰা কেবিন থাকে আৰু এটা আধাালৈকো খোলা থাকে আপোনালোকে সেই খোলাটোতে আপোনাৰ কাৰণে মই টিকেট বুক কৰিব পাৰিম যিহেতু আপোনালোকৰ পলম হ'ল এতিয়া সকলো কেবিন বৰ্তমান বন্ধ অৰ্থাৎ বুকিং হৈ গ'ল মানে সেই আপোনাক এতিয়া আপোনালোকে এই আপোনাক খোলা এচিতে যাব লাগিব একো নাই আপোনাৰ তাত তাত এটাত একো প্ৰ'ব্লেম নাপায় কি কৈছে এতিয়া কেবিনৰ ব্যৱস্থা নহ'ব যিহেতু পলম হ'ল আপুনি তিনিদিনমানৰ আগত যদি বুক কৰিবলৈ চেষ্টা কৰা হ'লে আপোনালোক কেবিনটো পালেহেঁতেন হয় হয় নাই নাই একো প্ৰ'ব্লেম নাই একোৱেই প্ৰ'ব্লেম নাই আপোনোকে একো চিন্তা নকৰিব আপোনালোকে আৰামচে গৈ মেলি কলকাতাত উপস্থিত হ'ব পাৰিব ট্ৰেইনখন গৈ আপোনাৰ যিহেতু আপোনালোকে নটা বজাত উঠিব ন আপোনাৰ কলকাতালৈকেহে আপোনাৰ প্ৰায় ওঠৰৰ পৰা বাইছ ঘণ্টা লাগে যিহেতু মই বৰ্তমান দেখিছোঁ আপোনালোকৰ ইয়াত লাগিব একৈছ ঘণ্টা পঞ্চল্লিছ মিনিট আপোনালোকে প্ৰায় পিছদিনাখনৰ ৰাতিপুৱা আঠটা বজাত আপোনালোকে তাত পাই যাবগে

হয় আপোনালোকে যদি আকৌ ৰিটাৰ্ণ আহিব বিচাৰে আপুনি মোলে ফোন কৰিলেই হ'ব মই আপোনালোকৰ টিকেটটো কাটি দিম আপোনালোকে সময়টো ক'ব কিমানজন ব্যক্তি আছে ক'ব আৰু কোনো আপোনালোকে আৰু আপোনালোকক অপশ্যন দিম কোনখন আছে কিন্তু আপুনি যোনদিনাখন আহিব তাতকৈ তিনিৰ পৰা চাৰিদিনৰ আগত ফোন কৰিলে ভাল হয় কাৰণ তেতিয়াহে মই আপোনালোকৰ কাৰণে কেবিন আপোনালোকৰ বাবে মই থৈ দিব পাৰিম যিহেতু যিমানেই পলম হ'ব সিমানেই টিকেট বুক হোৱাৰ পিছত আপোনালোকৰ কাৰণেই প্ৰ'ব্লেম হ'ব পিছত অঁ অঁ ঠিক ঠিক আছে হয় আপোনালোকে টিকেটটো আজিয়ে কাটি লওক পাৰিলে কাইলে আপোনালোকে নটাত যিহেতু ট্ৰেইন আছে আপোনালোকক মই মই স্কেনাৰটো দি থৈছোঁ আপোনালোকে অনলাইনতে আপোনালোকে কাটি ল'ব পাৰিব হয় হয় অনলাইনতে পাৰিব

অঁ ঠিক আছে কাইলে আহিব তেতিয়াহ'লে হয় হয় ঠিক আছে দিয়ক